হেল্ল' অ' মই আপোনালৈ ফোন কৰি কৰিম কৰিম বুলি ভাবিয়ে আছিলোঁ আপোনালোকৰ বাছত মানে চাৰি নম্বৰ ছিটটো বুক কৰিছিলোঁ আকৌ যাব লগাত পৰিলে মোক সেই ডাবল ছিট এটা দিব পাৰিব নেকি অ' হয় নেকি অ' ঠিক আছে ঠিক আছে অ' ঠিক আছে অকণমান মোৰ দেৰি হ'ব পাৰে বৰষুণ চৰষুণ দিলে অকণমান পাঁচ মিনিট সময় ষ্টেণ্ডত অকণমান ৰখিব দেই হেল্ল' পা পাঁচ মিনিট সময় ৰখিব বৰষুণ দি থাকিলে পাঁচ মিনিট দেৰি হ'ব পাৰে ৰ'ব অকণমান মোক জনাব ঠিক আছে দিয়ক হ'ব